নমস্কাৰ হাঁহ কুকুৰা পালনৰ কাৰণে প্ৰথম প্ৰথম অৰ্থনৈতিক দিশটো বহুতেই প্ৰয়োজন গঁৰালটো নিৰ্মাণৰ কাৰণে কুকুৰা কিমান অনুপাতে কিমান পৰিমাণৰ পুহিব সেই অনুপাতে গঁৰালটো মেৰামতিৰ কাৰণে অৰ্থনীতিক প্ৰয়োজন হয়

কি কি জাতৰ আনিব কিমান পৰিমাণৰ আনিব পৰিমাণটো বেছি হ'লে টকা পৰিমাণটো বেছি লাগে কমতি হ'লে কম পৰিমাণৰ লাগে টকাটো হ'লেও কম পোহক বা বেছিয়ে পোহক অৰ্থনীতিটো প্ৰথম প্ৰথম প্ৰয়োজন হ'বই অৰ্থনৈতিক দিশটো প্ৰথমে বাছনি কৰি ল'ব লাগিব ধৰক এহেজাৰ পোৱালি বা এশ পোৱালি এহেজাৰ পোৱালিৰ কাৰণে যিটো গঁৰাল প্ৰয়োজন হ'ব এশৰ কাৰণে কম সৰু হ'লেও হয় সেই অনুপাতে অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰিব কিমান দীঘল কিমান বহল বনাব গঁৰালটো বোলে বেছি পোৱালি ভৰাবলৈ হ'লে ডাঙৰ বনাব লাগিব তাৰপিছত কম পোৱালি হ'লে সৰু হ'লেও হয় সেই অনুপাতে অৰ্থনীতিকটোৰ প্ৰয়োজন হ'বই পোৱালি বেছি হ'লে পোৱালি যদি বেছি পৰিমাণৰ হয় তেতিয়া বেছি পৰিমাণৰ টকা লাগিব

খৰচৰ বিষয়ে সেইখিনি আগে তালিকা প্ৰস্তুত কৰি ল'ব লাগিব পকা বনায় বা বাঁহৰ বনায় সেই অনুপাতে তালিকাখন প্ৰস্তুত কৰি ল'বলগীয়া হয় পালক সকলো যদি বাঁহৰ গঁৰালটো বাঁহৰ বনাই তেতিয়া টকাটো কম পৰিমাণৰ লাগে যদি পকা বনাওঁ বুলি কয় তেতিয়া টকা পৰিমাণটো বেছি হ'ব কাৰণ কেলে এই বাঁহতকৈ শিল ইটা ৰদ বালি দামটো অতিৰিক্ত বেছি সেয়েহে পালকসকলে প্ৰায়বোৰ পালকে বাঁহৰ গঁৰালে নিৰ্মাণ কৰা দেখা যায় বিশেষকৈ গাঁৱলীয়া পৰিৱেশত গঁৰালটো বেছিভাগ বাঁহৰে নিৰ্মাণ কৰে কুকুৰা হাঁহ পালকসকলে সেয়েহে অৰ্থনৈতিক যিটো প্ৰয়োজন টকা যিটো প্ৰয়োজন সেই টকাটো পালকে আগেই যোগাৰ কৰি ল'বলগীয়া হয় গঁৰালটো সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱাৰ পাছত খৰচটো কিমান হ'ল সেয়া তালিকা প্ৰস্তুত কৰি থ'বলগীয়া হয় খৰচটোৰ ওপৰত নিৰ্ভৰ কৰি পালসকলে কুকুৰা বা হাঁহ পালন কৰাৰ পাছত লাভালাভটোৰ বিষয়ে তালিকা যদি প্ৰস্তুত কৰি নথয় তেতিয়া লাভালাভটোৰ বিষয়ে

ধৰিব নোৱাৰি যদি তালিকা প্ৰস্তুত কৰি থৈ দিয়া হয় বোলে মোৰ ইমান টকা পোৱালি দানা গঁৰাল বনোৱা ইমানখিনি টকা খৰচ হ'ল মই কুকুৰাখিনি বিকি ইমান টকা পালোঁ তেতিয়া তাৰ লাভালাভটো গম পোৱা যায় আৰু প্ৰতিটো পালকে যিকোনো পালন কৰা আগমুহূৰ্তত লাভালাভৰ বিষয়ে চিন্তা কৰিয়েই পালন কৰে কাৰণ কেলেই লাভৰ ওপৰত নিৰ্ভৰ কৰিয়ে যিকোনো ব্যৱসায় কৰা হয় আৰু সম্পূৰ্ণ ব্যৱসায় ভিত্তিত কৰিব লাগে যাতে যে আপুনি নিজৰ পৰিয়ালটো আৰ্থিক দিশত উন্নতি কৰিব পাৰি সেইটো ওপৰত নিৰ্ভৰ কৰিয়ে আৰু মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ মই প্ৰায় এই হাঁহ কুকুৰা পালন কৰিয়েই আজি চাৰিবছৰ দিন ঘৰ ঘৰৰ যিটো খৰচ উপাৰ্জন কৰি আছোঁ লগতে ল'ৰা ছোৱালী পোহপাল দি যাতে যে উন্নত মানদণ্ডত শিক্ষিত শিক্ষা ব্যৱস্থাটো গ্ৰহণ কৰিব পাৰে সেইটো বিষয়টো চকু দি খৰচ কৰি আছোঁ বেলেগ উপাৰ্জন ক'বলৈ নাই হাঁহ কুকুৰা পালন কৰিয়ে সম্পূৰ্ণৰূপে মোৰ পৰিয়ালটি নিৰ্ভৰ কৰে এই ফাৰ্মৰ যোগেদি সেয়েহে মই লাভালাভৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰতিজন পালকক কৈছোঁ এইটো লাভালাভ আছে যদি ভাল ধৰণে পালকসকলে যদি মনোযোগ দি হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত অলপ মনোযোগেৰে কৰিব লাগে

লাভালাভ নথকা নহয় লাভালাভ আছে বছৰি যিটো উপাৰ্জন হয় সেইটো তালিকা প্ৰস্তুত কৰিলে সম্পূৰ্ণ ধৰা পৰে কিমান অৰ্থনৈতিক দিশটো কিমান খৰচ হৈছিলে আৰু লাভ কিমান পালোঁ আমি তালিকামতে প্ৰতিদিনে আমি দানাৰ পৰা আদি কৰি ভেকচিনৰ পৰা আদি কৰি গঁৰাল বনোৱাৰ পৰা খৰচ আদি কৰি প্ৰতিদিনে আমি দৈনন্দিন তালিকাত অন্তৰ্ভুক্ত কৰি যাব লাগে তাৰপিছত বছৰেকত বা যেতিয়া আমি পোৱালিখিনি বিকোঁ তেতিয়া সেই হিচাপটো ওলাই পৰে আমাৰ লাভ কিমান হ'ল আমি ধৰক একবছৰত কিমান লাভ পাইছোঁ বা ছমাহত কিমান লাভ পাইছোঁ সেইটো বিষয়ে সম্পূৰ্ণ হিচাপ ৰাখিলে ওলাই যায় সেয়েহে আমি প্ৰতিজন

মোৰ ফালৰ পৰা এটাই অনুৰোধ যাতে যে মনোযোগেৰে এই হাঁহ কুকুৰা পালন হাঁহ কুকুৰা বুলিয়ে নহয় আন কিবাকিবি ধৰক ছাগলী গাহৰি পালন কৰি বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতী আৰ্থিক দিশত উন্নতি হৈছে গতিকে মোৰ এটাই আহ্বান প্ৰতিজন পালকলৈ

বহুসংখ্যক লোকে আজিকালি এই হাঁহ কুকুৰা পালন কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আছে গাড়ী মটৰ কিনিছে ঘৰ দুৱাৰ পৰা আদি কৰি আৰ্থিক দিশটো বহুত সবল কৰি ৰাখিছে প্ৰথম অৱস্থাত হয় ডাঙৰকে এই ব্যৱসায়টো নকৰিলেও সৰুৰ পৰা ডাঙৰ হয় প্ৰথম সৰু কমকে পোৱালি লৈ এই ব্যৱসায়টো যদি কৰে বা পালন কৰে ষ্টেপ বাই ষ্টেপ বহলাই গৈ থাকিব পৰা হয় কাৰণ কেলে ষ্টেপ বাই ষ্টেপ বহলাবলৈ হ'লে মানে আপোনাৰ অৰ্থনীতিক দিশটো বেছি লাগিব এই প্ৰথমৰ পৰা সৰু পৰা কৰি বছৰি আপুনি ফাৰ্মখন ডাঙৰ কৰি যাব পাৰিব হাঁহ কুকুৰা পোৱালি সৰহকে বেছিকে ধৰক গঁৰালত ভৰাব পাৰিব আৰু যিমান বেছি পৰিমাণৰ ভৰাব সিমান বেছি পৰিমাণৰ আপোনাৰ লাভালাভ হ'ব আৰু সেনেকে আমি সেইটো পাই আহিছোঁ লাভালাভৰ বিষয়ে